মই যে খেতিৰ

আচ্ছা ডকুমেণ্টছখিনি লৈ গৈ অঁ অফিচত দিলেই হ'ল ন' অঁ কালি এঘাৰটামান বজাত গ'লে হ'ব আচ্ছা আচ্ছা ঠিক আছে দিয়ক মই চাৰে দহটা মানতে থৈ পাম অফিছত আচ্ছা আচ্ছা ঠিক আছে